টিভি চাওঁ মানে কেতিয়াবা নিউজ চাওঁ আৰু তাৰে মাজতে চিৰিয়েলো দুই এখন চাওঁ সিমান হেৰি নহয় যে চিৰিয়েলখন আজি চাইছোঁ কালিও মই সেইখন চিৰিয়েল চাম সেইটো নহয় ঘপক্কৈ মই বেলেগ এখন চিৰিয়েলো মই চাই দিওঁ মানে কি বহু দিন পিছত চালেও মই বুজি পাওঁ বস্তুটো চাওঁ যে আগতে ঔ এইটো ঘটনা আজি এনেকুৱাহে হ'ল সেনেকুৱা তাৰে মাজতে হিন্দী চিৰিয়েলো চাওঁ মই মানে কি এই তাৰক মেহতাৰ উল্টা চশমা এখন আছে সেই হাস্য ৰস সেইখনো চাওঁ কপিল শৰ্মাৰ শ্বো' চাওঁ সেই হাঁহিব পাৰি অকল চিৰিয়াচ বস্তু চাই থাকিলেতো নহয় অকণমান হাঁহি উঠা বস্তু চাওঁ ডান্স চাওঁ আজিকালি ল'ৰাবিলাকে ডান্স চায় সেইটো নহয় ময়ো চাওঁ ডান্স চাওঁ গানতো চাই ভালেই পাওঁ গানৰ প্ৰগ্ৰেমবিলাক চাওঁ বাহিৰৰ তাৰমানে জাৰ্জবিলাকে কেনেকৈ জাৰ্জমেণ্ট কৰে সেইবিলাক চাই ভাল পাওঁ আৰু গানবিলাকৰ কেনেকৈ তাত হয় কম্পিটিশ্যনবিলাক লাষ্টলৈ চাওঁ মানে সেয়াই আৰু চাই ভাল লাগে সব অনুষ্ঠানেই চাওঁ গতিকে নিৰ্দিষ্ট নহয় যে চিৰিয়েলেই চাম সেইটো নহয় তাৰে মাজতে নিউজো চাওঁ অকণ নিউজ বিশেষকৈ মই এই বাকী নিউজতকৈ মই ডি ডি নেশ্যনেলৰ নিউজ চাই মই ভাল পাওঁ ডি ডি নেশ্যনেলৰ গোটেইখিনি নিউজেই তাতে পায় ইণ্টাৰনেশ্যনেল নিউজ যিটো বুলি কয় তাতেই গোটেইখিনি পাওঁ কম সময়ৰ ভিতৰতে মই চাই ভাল পাওঁ এটা নিউজকে যে দিনটো বজাই থাকিব মোৰ খঙেই উঠে গতিকে বেছি নিউজৰো মই কম সময়ৰ ভিতৰতে মই চাওঁ সেনেকুৱা আৰু এইখিনিয়েই আৰু টিভি চোৱা মানে